ৰে'লৰ বিষয়ে ক'বলৈ গ'লে ৰে'ল মোৰ একদম ৰে'লৰ মানে যিটো ভ্ৰমণ মোৰ বিৰাট প্ৰিয় ট্ৰেইন জাৰ্ণি বুলি ক'লে মই বিৰাটেই আগ্ৰহী তো মই ৰে'লৰ বিষয় ক'বলৈ পাইতো বিৰাটে ভাল পাম ৰে'লত মই ভ্ৰমণটো বহুতেই কৰিছোঁ ধৰক আপোনাৰ দিল্লী গৈছোঁ অসমৰ পৰা দিল্লী গৈছোঁ অসমৰ পৰা কলকাতা গৈছোঁ কলকাতাই চাৰি পাঁচবাৰ গৈছোঁ দিল্লী চাৰি পাঁচবাৰ যোৱা হৈছে ত' ৰে'লৰ ছিট বা সেইখিনিতো ধৰক কি বুলি ক'ম ছিটবিলাক আপোনাৰ নৰ্মেল যিটো আমাৰ জেনেৰেল ডবা থাকে তাত চিটবিলাক আৰু নৰ্মেলে থাকে তাত মানুহ খালী বহিহে যাব পাৰিব আৰু যিটো আমাৰ শ্লিপাৰ আছে তাত আপোনাৰ ছিটবিলাক শুবৰ কাৰণে অকণ উপযোগী বা যিখিনি এ চি বাৰ্থ আছে সেইখিনিত আপোনাৰ সম্পূৰ্ণ সুবিধাজনক শোৱা বহা খোৱাৰ কাৰণে থ্ৰী টায়াৰ এ চি ত আপুনি শুই যাব পাৰিব বহি যাব পাৰিব টু টায়াৰছ আপোনাৰ কি বুলি ক'ব কাৰ্টেইন আহিব কাৰ্টেইনবিলাকে আপুনি প্ৰিভেচি মেইনটেইন কৰিব পাৰিব ওৱান টায়াৰ এ চি টো সম্পূৰ্ণ কেবিন হয় তো সেইখিনি ছিটটো আপোনাৰ সম্পূৰ্ণ একদম লাগজাৰী বুলি ক'ব পাৰি মানে মানে কি বুলি কওঁ আনন্দ উৎসাহেৰে যাব পাৰিব মানে বহুত ধুনীয়া আৰু তো ট্ৰেইন জাৰ্ণিটো মোৰ বহুত ফেভৰেটেই হয় ৰে'লত ফু ভ্ৰমণটো কলকাতালৈ গৈছোঁ মই প্ৰথম দিল্লী গৈছিলোঁ তেতিয়া একদম চিনাকি নাছিলে দিল্লী ত' মই আপোনাৰ গুৱাহাটীৰ পৰা ট্ৰেইনত উঠিছিলোঁ ৰাতিপুৱা ছটা বজাত ৰাজধানী ডিব্ৰুগড়টো দেল্হী যিখন ৰাজধানী এক্সপ্ৰেছ তাতে গৈছিলোঁ চ' সেইটো জাৰ্ণী বহুতেই ভাল আছিলে বহুত এনজয় কৰি গৈছিলোঁ বিৰাট ভাল লাগিছিল প্ৰথম ট্ৰেইন জাৰ্ণী লং জাৰ্ণী আছিলে থ্ৰী টায়াৰ এ চি ত মই গৈছিলোঁ বিৰাটেই সুবিধাজনক আৰু তাতে ৰাজধানী এক্সপ্ৰেছখন বহুত বেছি ফাষ্ট চলে আৰু বহুত বেছি তাত সুবিধা আছে তো সেইটো কাৰণে ট্ৰেইন জাৰ্ণিত এনে অলপ লাগজাৰীছত লাগজাৰী হ'লে ভাল লাগে আৰু লগ সংগ হ'লে বেছি বিশেষকৈ বেছিয়ে ভাল লাগে ত' ট্ৰেইন জাৰ্ণিৰ বিষয়ে আৰু ক'বলৈ গ'লে বহুত ওলাই গৈ থাকিব কলকাতাই মই গৈছোঁ আজিলৈকে চাৰি পাঁচবাৰ তাতে বহুত কেইখন ট্ৰেইন আছে যেনে ধৰক আপোনাৰ গৰীবৰথত গৈছোঁ অৱধ আছামত গৈছোঁ ব্ৰহ্মপুত্র মেইলত গৈছোঁ এনেদৰে আপোনাৰ কামৰূপ এক্সপ্ৰেছত গৈছোঁ প্ৰতিখন ট্ৰেইন জাৰ্ণিৰ আপোনাৰ এক্সপিৰিয়েঞ্চ বেলেগ বেলেগ আপোনাৰ আৱধ আছামৰ ও ছ'ৰি ব্ৰহ্মপুত্র মেইলৰ মই এক্সপিৰিয়েঞ্চটো অলপ বেয়া হয় বৰ্ষ্ট হয় তাতে আপোনাৰ ট্ৰেইন কণ্ডিশ্যন ইমান ভাল নাছিলে তাতে ছিটৰ কণ্ডিশ্যন ইমান ভাল নাছিলে টয়লেটৰ সুবিধা ইমান ভাল নাছিলে বাট আপোনাৰ আৱধ আছাম আৰু গৰীবৰথৰ সুবিধা বেছি আছিলে তো সেইটো বেছি ভাল লাগিলে ত' তাতে আপোনাৰ খানা হওক মানে কেটাৰিং হওক বা আপোনাৰ যিখিনি মানে তাতে চাফা পৰিষ্কাৰ পৰিচ্ছন্ন আছিল সেইখিনি বহুত ভাল আছিলে আৰু মানে কলকাতাৰ জাৰ্ণীৰ কথাই মই কৈ আছোঁ সেইখিনি ভাল আছিলে কিন্তু তাতকৈ বেছি বেটাৰ হয় আপোনাৰ বহুত বছি ভাল আছিলে আপোনাৰ ৰাজধানী এক্সপ্ৰেছ ৰাজধানী এক্সপ্ৰেছ আপোনাৰ সম্পূৰ্ণখিনি তাতে তেওঁলোকে মেইনটেইন কৰে ধৰক পৰিষ্কাৰ পৰিচালনা মেইনটেইন কৰে বা আপোনাৰ তেওঁলোকে খাদ্য সামগ্ৰীও এটা কোৱালিটি মেইনটেইন কৰে গোটেইখিনি তেওঁলোকে মেইনটেইন কৰি আহে